সকলো মানুহে একেলগে উদযাপন কৰা উৎসৱ এটাৰ নাম হৈছে ৰাখি বন্ধন কাৰণ ৰাখি বন্ধন উৎসৱটো আজিকালি সকলো সম্প্ৰদায়ৰ লোকেই একেলগে মিলিজুলি পালন কৰে আ ধৰ্মীয় উৎসৱ হিচাপে বিবেচনা হয় এইটো উৎসৱ আগতে যিকোনো এটা সম্প্ৰদায়ৰ মানুহে পালন কৰিছিলে কিন্তু আজিকালি সকলো সম্প্ৰদায়ৰ লোকে ৰাখি বন্ধন পালন কৰে ৰাখি বন্ধনটো সকলো মানুহে পালন কৰাৰ বাবে মোৰ ফালৰ পৰা বিবেচনা কৰা হৈছে যে সকলো মানুহে একেলগে উদযাপন কৰা কিবা ধৰ্মীয় উৎসৱ ধৰ্মীয় উৎসৱ হিচাপে মোৰ ফালৰপৰা বিবেচনা কৰা হৈছে সকলো ঘৰতে ৰাখি বন্ধন ৰাখি বন্ধনৰ দিনা ৰাখি বন্ধা হয় সকলো সকলো সম্প্ৰদায়ৰ লোকেও এই উৎসৱটো পালন কৰে আনুষ্ঠানিক ভাৱে আনুষ্ঠানিক উৎসৱ ৰূপেও এই উৎসৱটো বিবেচনা কৰা হৈছে